হেল্ল' ওবেৰ কাষ্টমাৰ কেয়াৰ মই আপোনালোকৰ এপত এখন গাড়ী বুক কৰিছিলোঁ মই বৰ্তমান গণেশগুৰিত ৰৈ আছোঁ আপোনালোকৰ গাড়ীখন নোপোৱাৰ বাবে মোৰ দেৰি হৈছে সেইকাৰণে কেঞ্চেল কৰি দিয়ক